হেল্ল' মোৰ মানে গেষ্ট্ৰিকৰ প্ৰব্লেম হৈ আছে মানে ঔষধটো খাইছিলোঁ যদিও ভাল পোৱা নাই এতিয়া কি কৰিব লাগিব বা কি নতুন ঔষধ খাব লাগিব নেকি অঁ

অঁ একবাৰ মানে ঔষধ খাইছিলোঁ তেতিয়াও ভাল পোৱা নাই

অঁ হ'ব দিয়ক আৰু মোৰ অলপ ঠাইৰডৰো প্ৰব্লেম হৈ আছে অঁ দিয়ক হ'ব দিয়ক